অঁ দাদা এইখিনিতে ৰখাই দিবচোন অঁ এইখিনিতে এইখিনিতে এইখিনিতে ঠিকে আছে বাৰু দাদা আপোনাৰ অনলাইন দিব পাৰিমনে নে কেছ ল'ব অঁ কেছ দুশ টকা আছিলে ন পইচা ইমান হৈছে অঁ ঠিক আছে বাৰু আপোনাৰ তেন্তে মোৰ মানে ইমান এটা কেছ নাই আপোনাৰ অনলাইন পে'মেণ্ট হ'ব নেকি আপোনাৰ ফোন পে' গুগুল পে' বা পে'টিএম কিবা আছে নেকি আচ্ছা আছে ন তে ঠিক আছে মই আপোনাক তেনেকৈ ফোন পে' বা গুগুল পে'ৰদ্বাৰা দি আছো আপোনাৰ ইউ পি আই আই ডিটো দিব বা স্কেনাৰটো দিবচোন ঠিক আছে ঠিক আছে অঁ পাৰিব ন দেন ঠিকেই আছে বাৰু এইটো স্কেন এইয়া স্কেন কৰিছোঁ মই আপোনাৰ দুশ টকাটো দি দিছোঁ এতিয়া গ'ল চাওকচোন বাৰু পাইছেনে বাৰু ঠিক আছে ঠেংক ইউ